হেল্ল' অঁ কোনে ক'লে

হয় হয় অ অঁ অঁ অ হয় হয় অঁ অঁ আপুনি ডিব্ৰুগড়ৰ পৰা হৈ আহিছো বুলি ক'লে ন মাৰ সৈতে আহিছে কৰিবৰ কাৰণে আপোনাক নাম্বাৰটো কোনে দিছিলে বাৰু অঁ হয় হয় ধন্যবাদ

ঠিক আছে ঠিক আছে জনাম বাৰু নিশ্চয় হেৰি আমাৰ ইয়াত আছে যথেষ্ট স্কুলো আছে কলেজো আছে আপুনি ফুৰিব পৰা বহুত জেগাও আছে আপুনি শুনিছে নাই জানো হাবুং বুলি জেগা এটা আছে শুনিছে নাই বাৰু অঁ শুনিছে চাগে ওচৰতে হয় ডিব্ৰুগড় যিহেতু তাৰপিছত গতিকে সেইফালে আপুনি ফুৰিব যাব পাৰে তাৰপিছত আমাৰ ধেমাজিত ইঞ্জিনিয়াৰিং কলেজ এখন আছে যে এই ইঞ্জিনিয়াৰিং কলেজৰ ফালে যাব পাৰে তাৰপিছত আপুনি জিয়াধলৰ নৈৰ ফালে যাব পাৰে তাত আপুনি পিকনিক প্লেছ আছে সেইটো চাৰ্ভে কৰিবলে বহুত ধুনীয়া জেগা তাৰপিছত আপুনি এখন সুবাহী ফালে যিখন অৰুণাচলৰ ফালে এখন স্কুল আছে বিদ্যা দা লিভিং স্কুল বুলি সেইখন স্কুললৈ চাৰ্ভে কৰিবলৈও যথেষ্ট মানুহ আহি থাকে ধৰক অসমৰ পৰাও আহে আৰু অসমৰ বাহিৰৰ পৰাও মানুহ আহে যদি আপুনি ইচ্ছা কৰে তালৈও যাব পাৰে আৰু আপুনি যিখন গাঁৱৰ কথা ক'লে গাঁৱৰ আমাৰ আমাৰ যিবিলাক কলেজবিলাক তাতে আছে ধেমাজি চাৰিআলিত আছে আপোনাৰ যিখন আমাৰ ধেমাজি কলেজ তাৰপিছত ষ্টেচনৰ ফালে আপুনি ষ্টেচনৰ ফালে ফুৰিব যাব পাৰে মানে কমাৰ্চ কলেজ আছে ষ্টেচনৰ কাষতে অ নেক্সট তাৰপিছত আপোনাৰ হাইস্কুল আছে সেইবিলাকো আপুনি চাৰ্ভে কৰিব পাৰে হাই ছেকেণ্ডেৰী আছে এটা আনৰ ওচৰে পাঁজৰে আছে সেইবিলাক আপোনাক আমি সহায় কৰিম ক'ত কেনেকে কৰিব লাগে আপুনি আমি আমি ডাইৰেকশ্যন দিম পাব তাৰপিছত আপুনি যিখন গাঁৱৰ কথা ক'লে আমি যদি আপুনি গাঁৱলীয়া জেগালে আহিব পাৰে তেতিয়া আমাৰ বৰলুং বুলি জেগা আছে এটা পঞ্চায়ত আছে সেই বৰলুঙৰ ফালে আহিব পাৰে তাত আপুনি বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে ইয়াত মানে নেপালী আছে আপোনাৰ বিহাৰী আছে কুমাৰ সম্প্ৰদায় মানুহ আছে মিচিং আছে গতিকে সেইবিলাক জেগাত আহি আপুনি তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰিবলে আপুনি হেৰি চাৰ্ভে কৰিবলে যথেষ্ট সহায় হ'ব যিহেতু আপুনি ডিব্ৰুগড়ৰ পৰা আহিছে ভাল পাব ইমান দূৰ আহিছে তেওঁ বিভিন্ন ভাষাও অঁ হয় হয় আপুনি ভাষাবিলাকো জানিব পাৰিব তেওঁলোকৰ আচাৰবিলাক বা তেওঁলোকৰ কিছুমান কালচাৰবিলাকো জানিব পাৰিব আপুনি কেতিয়া আহিম বুলি ক'লে চাৰ্ভেটোত আপুনি কেতিয়া আহিম ক'লে অঁ হয় হয় অঁ নিশ্চয়কে আপোনাক চাৰ্ভেটোত মই সহায় কৰিম বাৰু আপোনালোকৰ হেৰি কিমান সময় লৈ আহিছে বাৰু চাৰ্ভেটোত অঁ ঠিক আছে চাৰি ঘণ্টা অঁ অঁ পাৰিব পাৰিব পাৰিব ধুনীয়া সময় আছে সেইটো স সহায় কৰিম আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট আগতে যিহেতু আপুনি অহা নাই বুলি ক'লে ন প্ৰথম এবাৰ আহিছে হয় হয় ভালকে চাৰ্ভে কৰক আপুনি ভালকে মাক দেখাওক জেগাবিলাক অঁ তাৰপিছত আপুনি আৰু স্কুলৰ স্কুলৰ কথা ক স্কুলৰ স্কুলৰ আপোনাৰ ডিটেইলছটো লাগিব নি নে অকল কলেজটো হ'লেই হ'ব অঁ অঁ কলেজ আপুনি নোট কৰি ল'বচোন অঁ আমাৰ ধেমাজি যিখন কলেজ আছে সেই ধেমাজি কলেজখন আমাৰ যিটো ধেমাজি চাৰিআলি ধেমাজি চাৰিআলিৰ ফালে যদি আপুনি ডিব্ৰুগড়ৰ পৰা আহিছে তেতিয়া আপুনি ৰাইট ছাইডে যাব লাগিব ৰাইট ছাইডে গৈ আপুনি পাবগৈ সেইখন ধেমাজি কলেজ তাৰপিছত যদি আপুনি ধেমাজি কলেজৰ পৰা আকৌ চিধা যাবগৈ বিচাৰে তেতিয়া আপুনি নেক্সট পাবগে ধেমাজি কমাৰ্চ কলেজ পাবগৈ এফালে ধেমাজি কমাৰ্চ কলেজ হৈ গ'ল তাৰপিত আকৌ নেক্সট সেইটো চাইডে কলেজ নাই তাৰপিছত আপুনি আহিব লাগিব আমাৰ ধেমাজি যিটো তিনিআলি সেই তিনিআলিত আপুনি তিনিআলি আকৌ লেফ্ট চাইডে সোমাব লাগিব লেফ্ট চাইডে সোমাই পেলাই তাত গাৰ্লছ হাই ছেকেণ্ডেৰী আছে তাৰপিছত গাৰ্লছ গাৰ্লছ কলেজ আছে ত সেই গাৰ্লছ কলেজকিখনতো সোমাই আপুনি তাৰপিছত আৰু কিছুমান প্ৰাইভেট কলেজো আছে তাতে কিৰণ একাডেমী আছে পাবলিক একাডেমী আছে সেইবিলাকতো আপুনি চাৰ্ভে কৰিব পাৰে যদি আপোনালোকে চৰকাৰ চৰকাৰী কলেজবিলাকতো কৰিব বিচাৰে যদি চৰকাৰী কলেজত কৰিব পাৰে যদি আপুনি প্ৰাইভেটত কৰিম বুলি ভাবে তেতিয়া প্ৰাইভেট কলেজবিলাকতো কৰিব পাৰে আৰু কিবা জানিবলগীয়া আছিলে নি বাৰু অঁ ঠিক আছে ধন্যবাদ দিয়ক হ'ব দিয়ক